এইটো কথা সত্য যে পুৰণিৰ প্ৰজন্ম নৱ প্ৰজন্মতকৈ অধিক ধাৰ্মিক আছিল যেন বোধ হয়

ধৰ্ম শব্দটো তেওঁলোকে মনে প্ৰাণে গ্ৰহণ কৰিছিল এটা সময়ত তাৰ বহুতো কাৰণো আছিলে অৱশ্য়ে কাৰণখিনি বহলাই ক'বলৈ মই মোৰ ধৃষ্টতা নাই তথাপিও যে দেখিছিলোঁ সৰুৰে পৰাই যে আগৰ ভকতেই বোলো বা বৈষ্ণৱেই বোলো তেওঁলোকৰ ধৰ্মৰ প্ৰতি যি ধ্যান ধাৰণা সেই ধ্যান ধাৰণা প্ৰকৃত ধ্যান ধাৰণা আছিল তেওঁলোকে ধৰ্মীয় কথাবিলাক ধৰ্মীয় ৰীতি নীতিবিলাক খুব নিষ্ঠাৰে পালন কৰিছিলে খুব নিষ্ঠা সহকাৰে ধৰ্মীয় কামবিলাক কৰিছিলে আৰু কেতিয়াও ধৰ্মৰ বিষয়ক কোনো কামত পিছ হোহো হোঁহকা নাছিলে তেওঁলোকে সেইটো বহু কাৰণ আছিলে কিন্তু এতিয়া নৱপ্ৰজন্ম এই ধৰ্ম কিদৰে গ্ৰহণ কৰিছে সেইটো লক্ষ্য কৰিবলগীয়া এইটোও ক'ব নোৱাৰি যে নৱপ্ৰজন্মই ধৰ্মৰ পৰা একেবাৰে আঁতৰি পৰিছে আমি এতিয়াও দেখোঁ যে উঠি অহা নৱপ্ৰজন্মই যদিও এটা যুগৰ পৰিৱৰ্তন হৈছে তেওঁলোকে এটা যান্ত্ৰিক যুগত আহি ভৰি দিছেহি তেওঁলোকে ইলেকট্ৰনিক মিডিয়াৰ সৈতে জড়িত হৈ এটা এটা অত্যন্ত এটা মানে গতিত তেওঁলোকে আগবাঢ়ি গৈ আছে এতিয়ালৈকে হয়টো আগলৈ আৰুৱে তেওঁলোকে এইবিলাকত অভ্য়স্ত হৈ পৰিব কিন্তু তথাপিও আমি তেওঁলোকক ধৰ্ম ধাৰ্মিক নহয় ধৰ্মটো তেওঁলোকে কি ধৰণে বুজে সেইটো বেলেগ কথা কিন্তু তেওঁলোক আধ্যাত্মিকতা যিটো কওঁ আমি ধৰ্ম আৰু আধ্যাত্মিকতা নিশ্চয় একেই নহয় যিহেতু আধ্যাত্মিকতা ভাৱটো আমি দেখিছোঁ আমাৰ ল'ৰা ছোৱালী যিটো কোৱা হয় যে নৱপ্ৰজন্মৰ লক্ষ্য ভ্ৰস্ত হৈছে তেওঁলোকে ধৰ্ম কৰ্ম নামানে সেই কথাটো মই কিন্তু একে আষাৰতে মানি ল'বলৈ টান পাওঁ এতিয়াও দেখিছোঁ যে দুইজনা গুৰুদেৱৰ তিথি ভাদ মাহত আমাৰ নৱপ্ৰজন্মইতো খনে খনে ভাওনা কৰি আছে তেওঁলোকেইতো নাটক কৰি আছে শংকৰদেৱৰ ভাওনা কৰি আছে গীত মাত গাইছে সকলো কৰি আছে গতিকে পৰিৱৰ্তন আহিবই সেইটো স্বাভাৱিক কথা কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নৱ প্ৰজন্ম একেবাৰে ধৰ্মীয় দিশৰ পৰা আঁতৰি গৈছে মই অন্তত সেই কথাটো স্বীকাৰ নকৰোঁ মই দেখিছোঁ মোৰ ঘৰত দেখিছোঁ মোৰ সমাজত দেখিছোঁ মই নামঘৰত দেখিছোঁ তেওঁলোকেই চলাই আছে খুব সুন্দৰকৈ চলাই আছে এতিয়া যুগৰ লগত পৰিৱৰ্তন হ'লেও আধ্যাত্মিক দিশটোত মই তেওঁলোকক বিচাৰি পাওঁ গতিকে মই হয় এসময়ত ধৰ্মটো খুব আন্তৰিকতাৰে মানুহে গ্ৰহণ কৰিছিলে সময় দিব পাৰিছিলে তাক যথেষ্ট সময় দিব পাৰিছিলে কাৰণ এটা সময়ত মানুহৰ মাজত ব্যস্ততাটো কম আছিলে চাকৰি বাকৰি কম কৰিছিলে খেতিপথাৰ কৰিছিলে ভগতসকলে খেতি শেষ হোৱাৰ পিছত তেওঁলোকে এইবিলাক চৰ্চা কৰিবলৈ সুবিধা পাইছিলে এতিয়া যদি আমি ল'ৰা ছোৱালীক কওঁ যে নহয় তহঁতে ধৰ্মকে পঢ়ি থাক পঢ়া শুনা কৰিব নালাগে যে ধাৰ্মিক হ ধাৰ্মিক হ'ব লাগিব কিন্তু এইটো কথা আমি ক'ব নোৱাৰিম যে তই আজি কলেজলৈ যাব নালাগে তই পঢ়িব নালাগে তই আজি ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত হ'ব নালাগে এই কথাখিনি আমি কেতিয়াও ক'ব নোৱাৰিম তেওঁলোক গতিকে মই ভাবোঁ যে মই লক্ষ্য কৰিছোঁ সেইখিনিয়ে মই সকলো বিচাৰি পাইছোঁ তেওঁলোকৰ মাজত আধুনি আধুনিকতাও বিচাৰি পাইছোঁ আধ্যাত্মিকতাও বিচাৰি পাইছোঁ এই সকলোখিনি মই তেওঁলোকৰ মাজত পাইছোঁ গতিকে প্ৰতিটো প্ৰজন্মই নিজৰ ধৰ্মক শ্ৰেষ্ঠ ধৰ্ম বুলি ভাবি ধৰণটো বেলেগ হ'ব পাৰে কিন্তু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে বুলি মই ভাবোঁ